বৰ্তমান সময়ত আমাৰ গাঁৱত এটা নামঘৰ আছে আৰু সেই নামঘৰটো আমি জন্ম হোৱাৰ আগৰ পৰা দেখি আহিছোঁ আৰু সেই নামঘৰত গৈ সকলোৱে এজন দেৱতাকেই পালন কৰে আৰু সেই দেৱতাজন হৈছে শংকৰদেৱৰ দ্বাৰা

তেওঁৰ পূজাৰ কাৰণে বিভিন্ন ধৰণৰ উপাসনা বিভিন্ন ধৰণৰ ৰীতি নীতি বিভিন্ন ধৰণৰ আচাৰ অনুষ্ঠান পালন কৰা দেখা যায় ভাদ মাহৰ প্ৰথম সপ্তাহৰ পৰা নামঘৰত বিষ্ণুক আদৰিবলৈ বিভিন্ন ধৰণৰ নাম প্ৰসংগ কৰা হয় ইয়াৰ লগতে মাহ প্ৰসাদেৰে শৰাই আহ্বান কৰি দেৱতাজনক সেৱা কৰি পূজা অৰ্চনা কৰা হয় তাৰোপৰি বছৰৰ বিভিন্ন ধৰণৰ সময়ত বিভিন্ন ধৰণৰ পূজা গাঁৱৰ সকলো ৰাইজে মিলি একত্ৰিত হৈ পূজা অৰ্চনা কৰি দেৱতাজনক উপাসনা কৰে ইয়াৰ লগতে বিভিন্ন ধৰণৰ আচাৰ অনুষ্ঠান আয়োজন কৰি দেৱতাজনৰ শৰণ লৈ বিভিন্ন ধৰণৰ অনুষ্ঠান আয়োজন কৰি পাছৰ প্ৰজন্মই যাতে দেৱতাজনক পূজা অৰ্চনা কৰিবলৈ দেৱতাজনে মহিমাৰ কথা বুজি পায় তাৰ বাবে পাছৰ প্ৰজন্মক অৱগত কৰায় এয়াই আছিল আমাৰ গাঁৱৰ স্থানীয় দেৱতাৰ উপাসনাৰ ৰীতি নীতিৰ আচাৰ অনুষ্ঠানৰ বিভিন্ন ধৰণৰ কথা